বৰ্তমান দেশৰ উপলব্ধ চিকিৎসা সেৱাৰ বিষয়ে ক'বলৈ গ'লে আমাৰ ইয়াত কিছুমান ভাল আৰু বেয়া দুয়োটা গুণেই দেখিবলৈ পোৱা যায় অৰ্থাৎ ভাল ভাল গুণবোৰ হ'ল ইয়াত আগৰ তুলনাত ইয়াত যথেষ্ট ডক্তৰ পোৱা যায় বা চিকিৎসা সেৱাও কিছু উন্নতি হৈছে আৰু যাতায়তৰ ব্যৱস্থা আৰু এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে এইবোৰৰ কাৰণে কিছুমান সুবিধাও হৈছে সেইটো উন্নতি বুলিয়েই ক'ব লাগিব আৰু ইয়াৰ কিছুমান বেয়া গুণো বেয়াও আছে যেনেকৈ আপোনাৰ কেতিয়াবা চিকিৎসালয়ত আপোনাৰ অসুস্থ ৰোগী এজন লৈ যোৱাৰ পাছত তেওঁলোকে কিছুমান বেয়া ব্যৱহাৰো কৰে আৰু লগতে টাইমত তেওঁলোকে ডক্তৰো পাবলৈ অসুবিধা হয় আৰু ঔষধ পাতিৰ ব্যৱস্থাও তেনেকৈ পোৱা নাযায় ঠিক সেইকাৰণে সেইটো এটা বেয়া গুণ বুলিও ক'ব লাগিব তথাপিও আগৰ তুলনাত আগৰ তুলনাত আমাৰ দেশৰ চিকিৎসা সেৱা যথেষ্ট উন্নতি হৈছে হৈছে বুলিয়ে ক'ব লাগিব আৰু উন্নতি হোৱাটো আমি আৰু বিচাৰোঁ তথাপিও আগৰ তুলনাত যথেষ্ট উন্নতি হৈছে যেনেকৈ অসুস্থ ৰোগীক মানুহৰ সকলো ঘৰৰ পৰা এম্বুলেঞ্চৰ ব্যৱস্থা কৰি তেওঁলোকে চিকিৎসালয়লৈ লৈ যায় লগতে ডক্তৰে নিয়াৰ লগে লগে তেওঁলোকে চিকিৎসা আৰম্ভ কৰে বা চিকিৎসা ৰোগীৰ ৰোগী অসুস্থ ৰোগী কিছুমান সুস্থও হয় সেইবোৰ কিছুমান ভাল গুণো আছে ভাল গুণ বুলিও ক'ব লাগিব

আমাৰ ইয়াৰ মাজতে আমাৰ ক'ভিড ক'ভিড নাইণ্টিনৰ সময়ত ক'ভিড নাইণ্টিনৰ সময়ত আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছিলে আমি বহুত অসুবিধাত পৰিছিলোঁ বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ যেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ সময়ত আমি বহুত নীতি নিয়ম কিছুমান মানি চলিবলগা হৈছিল ইজনে সিজনৰ পৰা দূৰত্ৱত থাকিবলগা হৈছিল মাক্স মাৰি থাকিবলগা হৈছিল আৰু আৰু আমি সময়ে সময়ে হাত ধুই ছেনিটাইজাৰ কৰি ইজনে সিজনৰ পৰা দূৰত থাকিব লগা হৈছিল সেই ক'ভিডৰ সময়ত বহুতো অসুবিধা হৈছিল তেনেকৈ ডক্তৰে ৰোগীক চিকিৎসা কৰাও কিছুমান হেমাহি দেখিবলৈ পোৱা গৈছিল এইবোৰৰ কাৰণে আমাৰ এই ক'ভিড টাইমটোত বহুত মানুহৰ অসুস্থ মানুহৰ বহুত মৃত্যু মুখতো পৰিছিলে সেইটো কাৰণে এনেকুৱা যাতে আৰু নহয় তাৰ বাবে সকলো ব্যৱস্থা কৰাটো ডক্তৰ বা আমাৰ দেশৰ ভাল এটা সুবিধা বুলি ক সুবিধা কৰি দিয়াটো আমি বিচাৰোঁ আৰু আগৰ তুলনাত আমাৰ যথেষ্ট উন্নতি হৈছে বুলিও ক'ব লাগিব আৰু উন্নতি কৰাৰ ব্যৱস্থাত চৰকাৰে কৰিলে আমাৰ আৰু সুবিধা হয় যেনেকৈ জেগাৰ ঠায়ে ঠায়ে মেডিকেল মেডিকেল পাতি দিছে আৰু ডাঙৰ বিচনাযুক্ত মেডিকেল স্থাপন কৰাব লাগে লগতে গাঁৱে ভূঞে সকলোতে চিকিৎসা সেৱাৰ কিছু ছাব চেণ্টাৰ এইবোৰ পাতি তেওঁলোকে সময়ে সময়ে আহি ৰোগীক চাই গাঁৱে গাঁৱে আহি সকলোবিলাক সময়মতে খা খবৰ লৈ তেওঁলোকে যিকোনো বেমাৰৰ পৰা নিবাৰণ কৰিবৰ বাবে ঔষধ পাতি আদি দি সহায় কৰি আমাৰ যথেষ্ট উন্নতি হয়